অসমত মানসিক স্বাস্থ্যৰ সম্পদ উপলব্ধ আছে কিন্তু সেই স্বাস্থ্যসমূহ মানুহৰ বাবে মানসিক স্বাস্থ্যসমূহ বা সেৱাসমূহ লাভ কৰাটো ইমান সহজ নহয় কাৰণ ধনী মানুহ এজনহে সেই হস্পিতেলত বহুতখিনি পইচা খৰচ কৰি সেই চিকিৎসা কৰিবলৈ সক্ষম হয় কিন্তু এজন দুখীয়া মানুহৰ বাবে মানসিক স্বাস্থ্যসমূহ কৰোৱাটো ইমান সহজ নহয় বহুতখিনি টকাৰ প্ৰয়োজন হয় আৰু অসমত থকা মানসিক স্বাস্থ্যসমূহৰ বিষয়ে ক'বলৈ গ'লে এখন তেজপুৰত থকা মানসিক স্বাস্থ্যৰ হস্পিটেলৰ কথা ক'ব পাৰি তাত যিকোনো এজন মানুহক থ'বলৈ থ'লে ৰেগুলাৰ পইচা দি থাকিব লগা হয় আৰু দি থাকি এজন দুখীয়া দুখীয়া মানুহে সেই মানসিক স্বাস্থ্য সুস্থ কৰাটোৱে মানে ইমান সহজ নহয় দুখীয়াসকল দুখীয়াসকলে সেই সেই কাৰ্য বা স্বাস্থ্যসমূহ সুস্থ কৰিব নোৱাৰে বহু লোক তেনেকেই পাগল হৈ থাকিবলগীয়া হয় আৰু কি কয় মেডিকেল লাইনবিলাকৰ কথা ক'ব পাৰি যোনবিলাক মানসিক স্বাস্থ্যৰ মহাবিদ্যালয়বিলাকতো স্বাস্থ্য সুস্থ কৰা থাকে তেনেবোৰতো ইমান সহজভাৱে পোৱা নাযায় অসমত এতিয়া সেইসমূহ উপলব্ধ আছে যদিও বহুতখিনি অসুবিধাও আছে আৰু তেনে আমাৰ অঞ্চলটোৰ ওচৰত তেনেকুৱা ইমান সুবিধাও নাই আৰু অসমত যিমানখিনি প্ৰায় মানুহ আছে সিমান উন্নত ধৰণৰো নহয় মধ্যমীয়া হয় তেওঁলোকে তাৰ মানসিক চিকিৎসা কৰাটো অসম্ভৱ হৈ পাৰে আমাৰ অঞ্চলতে বা গাঁৱৰ ওচৰে পাঁজৰে বহুতো লোক তেনেকৈ মৃত্যু নহ'লে পাগল হৈ থাকিব লগা অৱস্থাটো হৈ গৈছে মানসিক স্বাস্থ্য সুস্থ কৰাটো ইমান সুবিধা হোৱা নাই বৰ্তমান এতিয়ালৈকে আছে যদি অসমত আছে যদিও বহুতখিনি দূৰত হয় আৰু তাতো ইমানখিনি ঠিক কৰিব পৰা নাই দুখীয়াসকলৰ বাবে বহুতখিনি কষ্টকৰ হয় আৰু আজি বৰ্তমান সমাজত মানসিক অঁ স্বাস্থ্যসমূহ বহুত বেয়া দিশলৈ দেখা যায় সেইসমূহ বহুত বেছি সংখ্যক বাঢ়ি সংখ্যা বাঢ়ি গৈছে বিভিন্ন সৰুৰ পৰা ডাঙৰলৈকে বহুতখিনি মানুহৰে মানসিক স্বাস্থ্য বেয়ালৈ গৈ আছে সৰু সৰু ল'ৰা ছোৱালীলৈ পৰা একেবাৰে বহুত ষাঠি বছৰ বয়সলৈকেও বহুত ল মানুহক পোৱা যায় সেইসমূহ চিকিৎসা কৰিবলৈও বহুত কষ্ট হয় কাৰণ দ ধনী এজন ব্যক্তিয়ে সেই চিকিৎসা কৰিবলৈ সক্ষম হয় কিন্তু দুখীয়াসকলৰ বাবে এইটো কাৰ্য ইমান সম্ভৱ নহয় কাৰণ দুখীয়াসকলে যেনে তেনে ঘৰখন চলি ৰাখিব পাৰেহে কিন্তু তেওঁলোকে মানসিক চিকিৎসা কৰাটো মানে ইমান সুবিধা নহয় কি পইচা পইচাৰ অসুবিধা কাৰণে অৰ্থনৈতিকভাৱে স্বাৱলম্বী নোহোৱাৰ বাবে তেওঁলোকে নিজৰ মানুহকে মানসিক স্বাস্থ্য সুস্থ নোহোৱাৰ বাবে এৰিব লগা হৈ যায় বহুত মানুহ তেনেকৈ মৃত্যুৰ মুখত পৰিবলগাও হয় মানসিক স্বাস্থ্যৰ বাবে আগবাঢ়িব নোৱাৰে